অসমীয়া সংস্কৃতিৰ বিহু হৈছে অসমীয়া জাতিৰ বাপতিসাহোন যিটো আন দেশসমূহৰ সংস্কৃতিৰ পৰা সম্পূৰ্ণ পৃথক কাৰণ বিহু অসমীয়া সংস্কৃতিৰ তিনিটা ৰঙালী বিহু ভোগালী বিহু কাতি বিহু প্ৰতিটো বিহুতে অসমীয়া জাতিয়ে বহুত ধৰণে আনন্দ উল্লাস কৰে বিভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰে ৰঙালী বিহুত অসমীয়া সংস্কৃতিত সুৰীয়া গীত মাতেৰে বিহু উদযাপন কৰা হয় তাত নাচনীয়ে আৰু ঢুলীয়াই আনন্দ উল্লাসেৰে বিহুটো পালন কৰে ডাঙৰে সৰুসকলক মৰম চেনেহ বিলায় সৰুৱে ডাঙৰক সেৱা কৰি শ্ৰদ্ধা জনায় ৰঙালী বিহুত নাচনীয়ে মুগাৰ সাজ ৰঙা ব্লাউজ পিন্ধি মূৰত কপৌফুল গোঁজি কাকৈ ফণী গগনা খোপত লগাই হাতত গামখাৰু পিন্ধি ঢুলীয়াই আঁঠুৰ মূৰত চুৰিয়া পিন্ধে মুগাৰ চোলা পিন্ধে কান্ধত ঢোল লৈ সুৰীয়া গীত মাতেৰে নাচনী নচুৱাই ধেমালি কৰে অসমীয়া সংস্কৃতিৰ বিহুৰ গীত মাতবোৰ আন সংস্কৃতিৰ গীত মাতৰ লগত সম্পূৰ্ণ পৃথক নাচনীয়ে পিন্ধা সাজযোৰ অসমীয়া সংস্কৃতিৰ এযোৰ সুন্দৰ সাজ যিযোৰ সাজ আন জাতিৰ সাজৰ লগত সম্পূৰ্ণ পৃথক অসমীয়া সাজযোৰে এজনী নাচনীক সৰগৰ অপেশ্বৰাৰ দৰে দেখে ৰঙা সেন্দুৰৰ ডাঙৰ ফুটে মুগাৰ কাপোৰযোৰে খোপাত কপৌফুল লগাই নাচনীজনীয়ে যেতিয়া সাজি ওলাই আহে সেই নাচনীজনী ৰ লাগি মানুহে চায় কিন্তু আন সংস্কৃতিত তেনেধৰণৰ সাজ পোছাক দেখিবলৈ পোৱা নাযায় বিহু গীতবোৰ সম্পূৰ্ণ

বিভিন্ন ধৰণৰ থলুৱা

শব্দ সোমাই থাকে গগনা বজোৱা হয় বাঁহি বজোৱা হয় সুতুলি বজোৱা হয় টকা বজোৱা হয় বিভিন্ন ধৰণৰ বাদ্য যন্ত বজোৱা হয় যিটো বাদ্য যন্ত আন জাতিৰ আন সংস্কৃতিৰ আমি দেখিবলৈ পোৱা নাযাওঁ তেনেধৰণৰ সংস্কৃতি অসমৰ সংস্কৃতিৰ বিহুত আমি দেখা পাওঁ বিহুৰ আনন্দ উল্লাস বহুত দিনলৈকে মানুহে পালন কৰে আন সংস্কৃতিত আমি তেওঁলোকৰ যিবোৰ পৰম্পৰা এদিন বা দুদিনতে সমাপ্ত হোৱা আমি দেখিবলৈ পাওঁ